ট্ৰেডমিল এটা ভাল টেকনলজিৰ বস্তু ওলাইছে কিন্তু মাটিত দৌৰাৰ নিচিনা এইটো হ'ব নোৱাৰে কাৰণ কি মাটিত দৌৰিলে আপোনাৰ বহুত বেলেগ বেলেগ জেগাত দৌৰি ঠাণ্ডা হাৱা পাৰ্কত হওক বা নদীৰ ওচৰত হওক ভাল ভাল জাগাত দৌৰি ঠাণ্ডা ঠাণ্ডা হাৱা খাই সেইটো এনজয়মেণ্টটো বেলেগ কিন্তু ট্ৰেডমিল এটা এ চি ৰুমৰ ভিতৰত থাকিব তাৰ ভিতৰত কনজাচটেড কনজাচটেড থাকিব তাৰ ভিতৰত একে ক্লজ এনভাইৰনমেণ্ট এটাত দৌৰিলে আৰু মাটিৰ ওপৰত দৌৰাৰ মাজত বহুত ডিফাৰেঞ্চ আছে এইটো ট্ৰেডমিলটো যদিও ভাল এইটো আপোনাৰ লাকজাৰিৰ ভিতৰত পৰে আৰু অলপ যেনে ধৰক মোৰ ওচৰত ওচৰে পাজৰে কোনো পাৰ্ক নাই বা পলিউশ্বন হৈ আছে বা গছ গছনি নাই তেনেকুৱা থাকিলেওতো নিজকে নিজে ফিট মেইনটেইন কৰাৰ কাৰণে ট্ৰেডমিলটো ইউজ কৰিব পাৰি কিন্তু যদি আমাৰ ওচৰত পাৰ্ক বা গছ গছনি আছে তেতিয়া ট্ৰেডমিলত দৌৰাতকৈ পাৰ্কত বা গছ গছনিৰ তলত দৌৰাটো মই বেছি উপযুক্ত বুলি ভাবোঁ